আমাৰ পৰিয়ালত সদস্য সংখ্যা যথেষ্ট হোৱাৰ বাবে মই ঘৰত অনুপস্থিতিৰ সময়তো মোৰ বাগিচাখন চোৱা চিতা কৰিবলৈ ঘৰত যথেষ্ট মানুহ আছে সেই গতিকে মই ঘৰত নাথাকিলেও কোনো ধৰণৰ অসুবিধা নহয় মোৰ বাগিচাখন চোৱা চিতা কৰাৰ লগত ঘৰৰ সকলো সদস্যই জড়িত হৈ থাকে যিসকলে যিসময়তে সময় নাপাওক কিয় প্ৰতিটো সময়তে তেওঁলোকে বাগিচাখন চোৱা চিতা কৰে আৰু বাগিচাখন চোৱা চিতা কৰাৰ বিশেষ সময় হৈছে যে আমি পুৱাভাগত যদি সিহঁতক অলপ চোৱা চিতা কৰোঁ আৰু আবেলি সময়ত যদি অলপ চোৱা চিতা কৰোঁ সেই দুটা সময়তো যদি আমি চোৱা চিতা কৰোঁ তেনেহ'লেও বাগিচাখন অতি সুন্দৰ হৈ উঠে তো সেই গতিকে যদি ঘৰত এটা বা দুটা সদস্য নাথাকে তেন্তে আন সদস্যয়ো সেইখিনি সময়ত বাগিচাখনত অকণমান হ'লেও সময় দিব পাৰে আৰু বাগিচাখনত মই নথকা সময়তো মই যদিওবা এদিন বা দুদিনৰ কাৰণে ক'ৰবাত যাবলগীয়া হয় তেন্তে সেই সময়তো মানে মই অনুপস্থিত থকা সময়ত বাগিচাখনত যিমানখিনি সাৰ বা পানীৰ প্ৰয়োজন হয় সেই সাৰ বা পানীৰ ব্যৱস্থা মই আগতিয়াকৈ কৰি যাওঁ আৰু আজিকালি যিদৰে ৰাসায়নিক সাৰ ওলাইছে সেই সাৰ মোৰ বাগিচাত মই কোনো ধৰণৰ ব্যৱহাৰ নকৰোঁ কিয়নো ৰাসায়নিক সাৰে আমাৰ যিডখৰ মাটিত আমি বাগিচাখন কৰোঁ সেই মাটি ডোখৰৰ গুণাগুণ নষ্ট কৰে সেই গতিকে মই মাটিৰ গুণাগুণ আৰু বাগিচাখনত লগোৱা মোৰ ফুল আৰু পাচলিলৈ লক্ষ্য ৰাখি মই তাত সদায় জৈৱিক সাৰৰহে ব্যৱহাৰ কৰোঁ যেনে ধৰণে গোবৰ পচন সাৰ আৰু কেঁচু সাৰ এই সাৰবিলাকহে মই মোৰ বাগিচাখনত ব্যৱহাৰ কৰোঁ আৰু বাগিচাখনত ফুলৰ কথালৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে যিবিলাক চিজনত যেনেকুৱা ধৰণৰ ফুল আমি লগাওঁ বা যেনেকুৱা ধৰণৰ ফুল আমি পাওঁ সেই ফুলসমূহ মোৰ বাগিচাবিলাকত ৰাখোঁ আৰু ইয়াৰ লগতেই যিবিলাক আমাৰ দৈনিক মানে কোনো চিজনৰ কথা নথকাকৈ যিবিলাক ফুল সদায়েই থাকে সেই ফুলবিলাকো মোৰ বাগিচাত ৰাখোঁ যেনেদৰে জবা গোলাপ সেই ফুলবিলাক প্ৰতিটো সময়তে মোৰ বাগিচাত দেখিবলৈ পোৱা যায় আৰু যদি পাচলিৰ কথা কওঁ তেতিয়াহ'লে বিন বন্ধাকবি ফুলকবি জাতিলাও বেঙেনা জলকীয়া এইবিলাকো মোৰ বাৰীত বা মোৰ বাগিচাত দেখিবলৈ পোৱা যায় আৰু বাগিচাখন যদি সুন্দৰ হয় ঘৰৰ আপোনাৰ ঘৰৰ কাষতেই যদি বাগিচাখনত আমি এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাওঁ তেন্তে মানুহৰ মন আৰু শৰীৰো সদায় সুস্থ হৈ থাকে কিয়নো আমি এটা সেউজীয়া পৰিৱেশত যদি নিজকে ৰাখিবলৈ পাওঁ তেন্তে আমাৰ মন আৰু শৰীৰ সদায় সুস্থ হৈ থাকিব ইয়াৰ লগতে আমাৰ পৰিৱেশখন পৰিৱেশো সুস্থ হৈ থাকিব আৰু আমি যদি চাবলৈ যাওঁ যে যিদৰে আমি এতিয়া বাহিৰৰ পৰা পাচলি আনি খাওঁ তাত যথেষ্ট পৰিমাণৰ কীটনাশক ঔষধ দিয়া থাকে আৰু সেই কীটনাশক ঔষধবিলাকে আমাৰ শৰীৰ অনিষ্ট কৰে যদিহে আমি পাৰোঁ তেন্তে সেই কীটনাশক ঔষধবিলাকৰ পৰা বাচি থাকিবৰ কাৰণে আমি নিজৰ ঘৰৰ বাৰীতে হওক বা ছাদৰ ওপৰতেই হওক কম বেছি পৰিমাণে পাচলি লগাব পাৰোঁ আৰু ইয়াৰ লগতে আমি যদি বাগিচাত কিছুমান ফুল লগাব পাৰোঁ তেন্তে সেই ফুলবিলাকে আমাৰ মনবিলাক সুস্থ কৰি ৰাখে সেইকাৰণে মই যিমানদূৰ সম্ভৱ হয় মোৰ বাগিচাখন সদায় সেউজীয়া কৰি ৰাখিবলৈ যত্ন কৰোঁ যাতে সেই সেউজীয়া পৰিৱেশত থাকি মোৰ মন আৰু শৰীৰ সদায় সুস্থ কৰি ৰাখিব পাৰোঁ